মই অৱশ্যে ছবি আঁকি কিবা কাকো দিয়া নাই কিন্তু পৰীক্ষাৰ আগমুহূৰ্তত মোৰ লগৰ বান্ধৱী এজনীক মই ৰুমালত বেষ্ট অফ লাকটো মই হাতেৰে ফুলৰ ফুলৰ নিচিনাকৈ মানে চিলাই কৰি মোৰ লগৰ বান্ধৱীজনীক উপহাৰ দিছিলোঁ আৰু মই কিনা বস্তুতকৈ নিজে হাতেৰে কষ্ট কৰি কৰা বস্তুটোত বেছি মৰম লাগে কাৰণ তাত কষ্ট সোমাই থকা সেইটো মই দেখি পাইছোঁ বা কিবা এটা নিজেই যে কৰিছোঁ সেইকাৰণে মই বুজি পাওঁ কিন্তু কিনা বস্তুটো লাগিলে তাতকৈ ভালেই হওক ৰঙচঙীয়াই হওক কিন্তু আমি তাৰ কেনেকৈ কৰিছে কি কথা আমি বুজিও নাপাওঁ তাতে হাতে কৰাতকৈ মেচিনৰ বস্তুবিলাক মানুহে বৰ এটি ভালো নাপায় আৰু লগতে মইও ভাল নাপাওঁ আজিকালি দোকানত প্ৰায় মেচিনত বনোৱা বস্তুতকৈ হাতে বোৱা বস্তুবিলাকহে মানুহে বেছি কিনে